মানে অসমীয়া ভাষাটো এতিয়া স্কুলবিলাকত আছে নথকা কিন্তু ইংৰাজীৰ ওপৰত খুব বেছি এটা যেন জোৰ পৰিছে অসমীয়া ভাষাটো যেন নাইকীয়াই হৈ পৰিছে কিন্তু অসমীয়া ভাষাটো থাকিবই লাগে অসমীয়া ভাষাটো থাকিবই লাগে ক'ৰবাত যদি এটা ইংৰাজী কবও নোৱাৰি সেইটোত আমি ইমান হেৰি নকৰোঁ কিন্তু আমাৰ অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব পৰাটোহে গৌৰৱৰ কথা কিন্তু ইংৰাজী ভাষাটোতো আমাৰ এনেকুৱা নহয় যে আমি একেবাৰ কোনোবা দেশ বিদেশ এখনলৈ যাবই লাগিব আমি নাযাবও পাৰোঁ কিন্তু আমাৰ অসমীয়া যিটো ভাষা সেইটোক লৈ আমি গৌৰৱ কৰোঁ আৰু প্ৰত্যেক স্কুল কলেজে অসমীয়া ভাষাটো থাকিব লাগে আৰু বেলেগ যিবিলাক বাহিৰৰ ষ্টেটবিলাকৰো কিছুমান স্কুল আছে যেনে হিন্দী স্কুল আছে সেই হিন্দী স্কুলতো এটা ছাবজেক্ট অসমীয়া দিবই লাগে অসমৰ কথা কৈ আছোঁ অসমীয়া ছাবজেক্টটো সেইবিলাক স্কুলতো দিব লাগে যেনে বেংগুলী মিডিয়ামৰ স্কুল আছে তাতো অসমীয়া ভাষাটো দিব লাগে মই ভাৱো যে অসমীয়া ভাষাটো যি ভাষাই নাথাকক তাত থকাটো মই ভাৱো যে বাঞ্ছনীয় আৰু মিডিয়া মিডিয়াতো বহুত ধৰণৰ মানে ভাষা প্ৰয়োগ কৰে কিন্তু অসমীয়া ভাষাটো চলিব লাগে আৰু অসমীয়া ভাষাটোৰ ওপৰত গুৰুত্ব দিব লাগে আজিকালি ইংৰাজী মিডিয়ামত পঢ়ে সকলোৱে ইংৰাজী কয় আৰু বহুত ক্ষেত্ৰত দেখা যায় যে মানে অসমীয়া ভাষাটোৰ যেন আমাৰ ভাষা নহয় কিবা একদম মানে বেছি ফেচনত গুচি গৈছে মানুহবিলাক অসমীয়া ভাষাটোক নিজৰ এটা ভাষা যেন ক'বলৈ লাজ পায় অসমীয়া কথাটো তেনেকুৱা ধৰণৰ হৈ পৰিছে কিন্তু অসমীয়া ভাষাটোক গুৰুত্ব দিব লাগে আৰু অসমীয়া ভাষাটোক ডেভেলপ কৰি আগুৱাই নিব লাগে আৰু কম্পালছৰি কৰিব লাগে প্ৰত্যেক স্কুলতে অসমীয়া থাকিবই লাগে এতিয়া ইংৰাজী ভাষাৰ ওপৰত এতিয়া সকলোৰে লৰা ছোৱালী ইংৰাজী য'ত মানে ইংৰাজী মিডিয়ামৰ স্কুলবিলাকতেই প্ৰায় দেখা যায় এডমিচনটো দিয়ে কিন্তু ইংৰাজী বহুত ভালকৈয়ে ক'ব পাৰে কিন্তু অসমীয়াটো তাৰ মাজতে দেখা যায় ভালকৈ ক'ব নোৱাৰে অসমীয়াৰ কিছুমান শব্দ নাজানে অৰ্থ নাজানে যেনেকে জানুৱাৰী ফেব্ৰুৱাৰী নাজানে ব'হাগ জেঠ ক'ব নাজানে ব'হাগ জেঠ ক'ব নাজানে গ্ৰামাৰবিলাক ব্যাকৰণবিলাক ভালকে নাজানে কিয় নাজানে অসমীয়া ভাষাটোৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে আৰু জেনেৰেল দৈনন্দিন জীৱনত যেনেকে কথা বতৰা পাতোতে অসমীয়া ভাষাটো যিমান ক'ব লাগে তাত ইংৰাজী ৱৰ্ডবিলাক বেছিকে চলে মানে বহুত বেলেগ ধৰণৰ ষ্টাইলত চলে মানুহবিলাক অসমীয়া ভাষা তিনিটা ক'ব লাগে যদি ইংৰাজী পাঁচটামান কৈছে সেইকাৰণে নিজৰ ভাষাটোক যে নিজেই যেন এটা যেন হেৰি বুলি ভাৱে যেন ইগন'ৰ কৰে নিজৰ ভাষাটোৰ প্ৰতি অকণমান বেছি হেৰি থাকিব লাগে কিন্তু কেতিয়াবা কেতিয়াবা দেখা যায় ইংৰাজী ভাষাটোক লৈ যেন বৰ গৰ্ব পিন্ধা উৰাৰ পৰা থকা ষ্টাইল এটিটিউড চব যেন ইংৰাজীটো বেছিকে সোমাই থাকে কিন্তু অসমীয়াটো কম কিন্তু সেইকাৰণে অসমীয়া ভাষাটোক গুৰুত্ব দিব লাগে সকলোৱে আৰু অসমীয়া ভাষাটো নিজৰ ভাষা এইটো জানিবই লাগে আৰু ইমান ভুলকৈ কয় ভুলকৈ লিখে অসমীয়া মই বহুত জেগাত দেখিছোঁ মই মোৰ ছোৱালী ল'ৰাটোক মই অসমীয়াখিনিৰ একজাম আছিল মই তাক গোটেই দিনটো অসমীয়া মই শিকাইছোঁ তাৰ দাৰি কমালৈকে তাৰ ভূল মই তাক মানে তিনিবাৰ চাৰিবাৰ পাঁচবাৰকৈ লিখাইছোঁ সি ইংৰাজী মিডিয়ামতে পঢ়ে মোৰ ছোৱালীক কৈছোঁ যে অসমীয়াটো ঘৰত সদায় ভালকে লিখাবা এইটোত আগত যাব লাগিব এইটোত বেছিকে নম্বৰ পাব লাগিব এইটো আমাৰ নিজৰ ভাষা গতিকে এই ভাষাটোৰ ওপৰত বহুত গুৰুত্ব দিব লাগে আমাৰ ভাষা লৈ আমি বহুত গৌৰৱ কৰোঁ গতিকে আমাৰ ভাষা সদায় আগত থাকিব লাগে সেইটোয়েই এটা মানে বিশেষ কথা আৰু